গাঁওবোৰ সাধাৰণতে এখন সমাজৰ হৃদপিণ্ড এটা জাতিৰ হৃদপিণ্ড গাঁৱতেই থাকে সকলো গাঁৱতেই কৃষি হয় গাঁৱতেই খেতি হয় গাঁৱৰপৰাই সকলো উৎপাদন হয় চহৰত মাত্ৰ যি যিসকল থাকে তেওঁলোকে উপভোগ কৰে আৰু অন্য কাম কাজত ব্যস্ত থাকে তেওঁলোকে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰে সেই ফচলো উৎপন্ন হয় গাঁৱত গতিকে গাঁৱৰ গাঁৱৰ আকৰ্ষণেই বেলেগ আনহাতে গাঁৱৰ মুক্ত পৰিৱেশ গাঁৱৰ মুক্ত হাৱা গাঁৱৰ পুৰণা ৰীতি নীতি ধৰি ৰখা কৌশল আদিয়ে সকলোকে সকলোৰে লগতে মোকো আকৰ্ষণ কৰে গাঁওবোৰলৈ সেইবাবেই সঘনাই অহা যোৱা হয় গাঁৱত থকা যিকোনো প্ৰাকৃতিক পৰিৱেশে মোক বাৰে বাৰে ৰিঙিয়াই মাতে সেই গাঁৱৰ পৰিৱেশ পৰিৱেশলৈ ঘূৰি যোৱাৰ দুৰ্বাৰ আকৰ্ষণ সদায় আছে আৰু সদায়ে থাকিব আনহাতে ওচৰৰ চহৰবোৰলৈ যোৱাৰ প্ৰৱণতাটো বৃদ্ধি হোৱাৰ কাৰণ তেওঁ মোৰ হয়তো বন্ধু বান্ধৱ আছে নতুবা কোনোবা এই ব্যৱসায় বাণিজ্য বা অন্য যিকোনো কাম কাজে মোক তেওঁলোকৰ ওচৰলৈ যাবলৈ বাধ্য কৰে সেয়ে তেওঁলোকৰ ওচৰলৈ অহা যোৱা চলে কিন্তু গাঁৱৰ কথাটো অলপ বেলেগ গাঁৱৰ কথাটো সদায় গাঁৱৰ পুৰণা সেই আচাৰ নীতি মানুহৰ ব্যৱহাৰ মানুহৰ আদৰ সাদৰ সেই সকলোবোৰত কৃত্ৰিমতাহীন সেয়ে গাঁৱৰ গাঁৱলৈ সকলো সময়তে আকৰ্ষণ থাকিব আৰু আকৰ্ষণ থকাটো সকলোৰে বাবে স্বাভাৱিক গাঁৱৰ খাদ্য সম্ভাৰ গাঁৱৰ হয়তো গাঁৱৰ খাদ্য সম্ভাৰত বহুত বিলাসীতা নাথাকিলেও গাঁৱৰ সেই ন্যূনতম খাদ্য সম্ভাৰ হওক অকৃত্ৰিম আৰু নিভাজ সেয়ে গাঁৱৰ খাদ্য সম্ভাৰে সকলোৰে লগতে মোকো গাঁৱৰ খাদ্য সম্ভাৰৰ প্ৰতি আকৰ্ষিত কৰে